অঁ হেল্ল' বাইদেউ মানে আপুনি কাপোৰ হেৰি কৰে বোলে বিক্ৰী কৰে মানে মোক কাপোৰ অলপ লগা আছিল মেখেলা চাদৰৰ যোৰাৰ দাম যোৰাৰ কেনেকুৱা দাম হ'ব পদ্মিনী যোৰা অঁ অঁ আৰু বাকী হেৰি একস্ট্ৰাকে অঁ অঁ অঁ অঁ আকৌ ব্লাউজৰ দাম অঁ ধৰ ডিজাইন ডিজাইন হিচাপে দাম আৰু মানে অঁ মানে মোক লগা আছিলে আৰু মানে কিবা কম কৰি ল'লে কম কমত নহয় নেকি অলপ দামটো অঁ আৰু এই ডাঙৰ সৰু গামোছা যে থাকে গুঠা গামোছা সেইবিলাকৰ দাম অঁ অঁ ডাঙৰ ফুলৰ বা গুঁঠা তেনেকুৱা আৰু অঁ বাকী আৰু ধৰ এনেকুৱা সৰু সৰু ল'ৰা ছোৱালীৰ কাপোৰ বিলাক অঁ সৰু বিলাকৰ আৰু অঁ চব বিলাকৰে ধৰ মেখেলা চাদৰৰ বেলেগ বেলেগ আৰু দামটো ধৰ ডিজাইন হিচাপে বা ফুলৰ ফুল হিচাপে বা সূতালৈ আৰু দামটো অঁ তাতকৈ কমত নহয় আৰু ধৰ এয়া যিটো পদ্মিনী যোৰা হয় অঁ অঁ অঁ ঠিক আছে বাৰু হ'ব দিয়ক মই চাই লওঁ বাৰু চাই ফোন কৰি আছো দিয়ক আপোনাক অঁ ঠিক আছে